এই মিলন দা হয়নে অঁ মোৰ মানে এই আপোনাৰ এই কাঠৰ মানে কিবা ফাৰ্নিচাৰ বনাই বুলি শুনিছিলোঁ অঁ মোৰ এই বিয়াৰ কাৰণে অলপ ফাৰ্ণিচাৰ লাগিছিলে মানে এই বিছ বেডিং আৰু চুপাৰ তেনেকুৱা ধৰণৰ বস্তু কেইটামান লাগিছিলে পোৱা হ'ব নহয় চুপাৰ আলনা চালনা এইবিলাক লাগে আৰু গদ্ৰেজ কিবা কিবি অলপমান মই যদি বনায় তেতিয়াহ'লে লগ কৰিম বুলি ভাবিছিলোঁ আৰু আপোনাক অঁ অঁ কিমান দামৰ অঁ বিশেষকৈ চুপাৰ এযােৰ আৰু বিচনা এখন আৰু গদ্রেজ এটা লাগিছিলে অঁ কিমান দামৰ এনেকৈ হ'ব অঁ আচ্ছা আৰু গদ্রেজটো অঁ মই তেতিয়াহ'লে আচ্ছা মই তেতিয়াহ'লে আপোনালোকৰ হেৰি কৰিবলৈ বিচাৰিছোঁ কথা পাতিবলৈ বিচাৰি মানে কাইলৈ গ'লে পাম নে আপোনাক দহটা বজাত ন অঁ আগত আগতে দোকান নুখুলে মানে তাৰ আগত অঁ অঁ অঁ হেৰি মই তেতিয়াহ'লে কাইলৈ ঠিক এঘাৰ দহ এঘাৰ বজাত ভিতৰত পামগে বুলি ভাবিছোঁ আপোনাৰ তাত অঁ হেৰি বাকী সৰু সুৰা বস্তু যিমানখিনি লাগে মই তাতে গৈ কথা পাতিম বাৰু বাৰু অঁ তে হৰি বাকী টকা পইচাৰ কথাটো সম্পূৰ্ণ তাতে আলোচনা কৰিম হ'ব তেতিয়াহ'লে ৰাখিছোঁ আজি কাইলৈ লগ পাম